গীত গাই থাকোঁতে গীত পৰিৱেশনক আকৰ্ষণীয় কৰি তুলিবলৈ হ'লে মই এখন মঞ্চত প্ৰথম উঠোঁতেই ৰাইজক সঁহাৰি জনাবলৈ নিজৰ চমু বক্তব্য় দিয়াৰ উপৰিও ৰাইজৰ প্ৰতি যিখিনি সন্মান জনাম সেই সন্মানখিনিতেই ৰাইজ মোৰ প্ৰতি আকৰ্ষণীয় হ'ব যিখিনি সন্মানে আকৰ্ষণীয় কৰি তুলিব সেইখিনি দিবলৈ মই চেষ্টা কৰি যাম আৰু লগতে গীতৰ মাজে মাজে নিজৰ লহৰ ভংগীমা প্ৰয়োগ কৰি নৃত্য় কৰি ৰাইজকো ফূৰ্তি কৰি যাবলৈ সঁহাৰি জনাই যাব লাগিব আৰু লগতে খাদ্য়ৰ ওপৰতো নিজেই যত্ন ল'ব লাগিব কণ্ঠৰ প্ৰতি অকল অনুশীলন কৰিলেই নহ'ব যিখিনি নিজৰ কণ্ঠৰ বাবে উপযোগী নহয় অনুপযোগী হয় সেইখিনি খাদ্য় নাখাই কণ্ঠস্বৰৰ বাবে উপকাৰীখিনি ল'ব লাগিব ঠাণ্ডা পানীৰ উপৰি গৰম পানী ব্য়ৱহাৰ কৰিব লাগিব মচলাযুক্ত টেঙা আদি খাদ্য়বোৰ নাখাই যিখিনি কণ্ঠৰ বাবে উপকাৰী হয় সেই খাদ্য়বোৰ ল'লেই অনুশীলনত অলপ সহায় হ'ব